হেল্ল' অঁ কওকচোন

গাড়ীটো মোৰ অঁ অঁ ঠিক আছে অঁ থকা মেলা আছে বাৰু জেগা কেইজন থাকিব আচ্ছা আচ্ছা আচ্ছা অঁ অঁ ক'তো এতিয়া চাহবাগান মানে হাঁহতলী আছে কোঠাৰী বাগান আছে এফালে আপোনাৰ খুমটাই বাগান আছে টাটা টি কোম্পানী অঁ এইটো এই টাটা টী কোম্পানীৰ কেইবাটাও ব্ৰাঞ্চ আছে সেই ব্ৰাঞ্চবিলাক চাব পাৰি অঁ অঁ আচ্ছা আচ্ছা আচ্ছা হ'ব তেন্তে হ'ব হ'ব